অঁ হেল্ল' অঁ কাইলে আহিবি আমাৰ ঘৰলে দুইটাই পাতিম পইচা সমানে সমানে দিম দেই অঁ অঁ বাচন বৰ্তনখিনি আনি ল'ব লাগিব আকৌ গেছটো মোৰ বুক কৰিবলগীয়া হৈয়ে আছে বা আনিবলগীয়া গেছটো আনি ল'ম অঁ কি ঘৰতো বনাই থোৱাই আছে সেইখিনি টেবুল চকী আছেই অঁ পৰে দুইটাই সমানে দিম নাই মই কাইলে বেংকলে যাম বাৰু পইচাকিটা আনিম গোটৰ পইচা এটা লৈছোঁ তাৰপা লৈ পিনে হেৰি কৰিম বাচন বৰ্তনখিনি আনি ল'ম গেছটো আনি ল'ম ও ও অঁ অ সেইখিনি বাৰু এই বাবুগাই দোকানতে পাম বাৰু মটৰ আটা চাটা সেইখিনি অঁ অঁ অঁ ফুচকা আনিম আলু চপ পকৰি সেইবোৰ মই জানোৱে বাৰু সেইখিনি অঁ অঁ চলিব ধুনীয়া চলিব

নহয় ঘৰত কৈছিলে বা আমাৰ বেটীহঁতেও কৈছিলে মাহঁতেও কৈছিলে দোকান অঁ এনেই মিছাকে অত বহি তত বহি সময় যোৱাতকে তাতে বিজি হৈ থাকিম ও ও ও ও কাইলে কাইলে লিষ্টখন বনাই ল'ম মই খালি দছটামান বজাত বেংকৰ পৰা আহি ল'মগে বাৰু অঁ অঁ লিচখন বনাই ল'ম বনাই পিনি তাৰপা বাচন বৰ্তন আকৌ গিলাচ বাতি লাগিব গেছৰ বাৰ্ণাৰ আকৌ হেৰি আছে বাৰু মোৰ চিলিণ্ডাৰ আছে এনে খালী গেছৰ কাৰণে পইচা দুইটাই মিলাব লাগিব অ ও ও ও ও অ অসুবিধাটো পৰিব বহুতখিনি এনেইবা এইখিনি বস্তু বাচন বৰ্তনখিনি মিলাই দিলে এনেইনো বস্তুখিনি হেৰিখিনি বাবলোকা দোকানতে পাম বাৰু শুকান বস্তুখিনি অঁ অঁ অঁ হ'ব